বিয়াৰ দৰে এটা ডাঙৰ অনুষ্ঠানত আমি পানী আমাৰ বহু বেছি পৰিমাণে আমাৰ পানীৰ ব্যৱহাৰ হয় এই পানীখিনি আমি কুঁৱা বা দমকল বা টেপৰ পানীয়ে আমি এই বিয়াখন চনা চলাই নিবৰ কাৰণে অসুবিধা হ'ব কিছু সেই কাৰণে আমাৰ ধৰক আমাৰ ৱাটাৰ চাপ্লাই যি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিম যোগাযোগ কৰি তেওঁলোকে আমাক পানীখিনি ধৰক সময় মতে বা ছিনটেক্স টাইপত টেংকি বা হেৰিত কেনেকৈ আমি সৰহ পানী জমা কৰিব পাৰিম তেওঁলোকে সেইখিনি আমাক ব্যৱস্থা কৰি দিব আৰু সেইদৰে আমি ধৰক পানী আমাক যিমান পৰিমাণৰ পানী লাগে সেই পানীখিনি আমি গোটাব পাৰিম নতুবা আগতে আমাৰ কি হৈছিলে যে আমাৰ পুখুৰী পানীও পোৱা হয় বা কেতিয়াবা বহুত দূৰৰ পৰা কাৰোবাৰ কুঁৱাৰ পৰা পানী আনিবলৈ লয় তেনেস্থলত আমাৰ বাগানৰ যি পানীৰ যি টেংকি থাকে সেই টেংকিৰ দ্বাৰাও আমাৰ বিয়া সবাহখিনি চলাই নিব পৰা ব্যৱস্থা থাকে তেওঁলোকক আমি ধৰক এপ্লিকেচন দিলে বাগানৰ বা তেনেকৈ ট্ৰামচৰ মানুহ থাকিলে তেওঁলোকৰ সহায়ত আমি সেই পানী টেংকিটো আনিলে আমাৰ এখন বিয়া ধুনীয়াকৈ চলাই নিব পাৰি আৰু ধৰক এতিয়া আমি আইৰন পানী ফিল্টাৰ কৰি ধৰক তেনেকৈ টেংকিতো আমি ফিল্টাৰ বহাই আমি যিটো আইৰনযুক্ত পানী সেইটো আমি ঘৰতে আমি বিশুদ্ধ পানী খোৱাৰ যি ব্যৱস্থা আমি প্ৰত্যেকেই এই ব্যৱস্থা আমি কৰি ল'ব আইৰনযুক্ত পানী খোৱাৰ ফলত ধৰক অনেক ধৰণৰ বেমাৰ হ'ব পাৰে সেই কাৰণে আমি সদায় আইৰনমুক্ত পানী সকলোৱে খাব লাগে এতিয়া ৱাটাৰ চাপ্লাইৰ যি পানী সেয়া আইৰনমুক্ত পানী তেওঁলোকে ফিল্টাৰ কৰে ব্লিছিং দি তেওঁ বিশুদ্ধ কৰে এনেদৰেই আমাৰ পানীখিনি খোৱা হয় আৰু বিয়া সবাহ চলাই নিবলৈ আমি সাধাৰণতে কোনোবা ধৰক ৱাটাৰ চাপ্লাই হওক বা বাগানৰ টেংকিয়েই হওক আমি তেওঁলোকৰ সহায় ল'বলগীয়া হয়